অ হেল্ল' অ এইখন হেৰি বিক্ৰমপুৰৰ শিৱসাগৰৰ বিক্ৰমপুৰৰ জুৱেলাৰী হয়নে অ আচ্ছা হেৰি এ আপোনাৰ মোৰ এটা অৰ্ডাৰ আছিলে তাৰমানে মোৰ ভণ্টীৰ বিয়া আছিলে তেওঁৰ অলপ গহণা অৰ্ডাৰ দিব লাগিছিলে এতিয়া কেনেকৈ ৰেট আপোনলোকৰ হেৰি কেনেকুৱা মানে কিমানটো হেৰিয়ত বনাব পাৰিব হেৰিটো নেকলেচটো বা আঙুঠিটো নাই নাই মোক সোণৰে লাগে সোণৰে লাগে নাই নাই হলমাৰ্ক হলমাৰ্ক নকৰোঁ নাই কিমানৰ ভিতৰত আহিব আপোনাৰ হেৰিটো কি কয় নেকলেচটো কিমানত আহিব কিমানৰ ভিতৰত বনালে ভাল আপুনি সেইখিনি কৈ দিয়ক বোলে এইটো ৰেটত ভাল আঙুঠিটো ইমানত কৰক নাই মোৰ ফেঞ্চি ডিজাইন এটা হ'লেই হ'ল আৰু

অ মানে ইনে কম কিমানত বনাব পৰা হ'ব সেইটো কৈ দিয়ক বোলে ইমানটো হেৰিয়ত বনাব পৰা অ অ সেইটো মই কৰি দিম বাৰু আপুনি সেই মানে কিমান দিলে ভাল কিমান তোলা দিলে ভাল হয় সেইটো কৈ দিয়ক হেৰি নেকলেচত নহয় হয় নাই আকৌ এ এক এক তোলাৰ ভিতৰত সেইটো লাগে হা হা হা ঠিক আছে দুই তোলা মানৰ কৰি দিলে হ'ল এইটো মই মই যদি নেটত চাই পেলাই দিওঁ ডিজাইন পাৰিব নাই অ হৈ যাব মই গৈ দি আহিম বাৰু সেইটো তাৰপৰা আঙুঠিটো অ আঙুঠিটো মানে কিমানৰ ভিতৰত বনালে ভাল হ'ব

হয় হয় নাই পাঁচ পাঁচ অনামানত দি দিব লাগিব তেতিয়া হ হ পাঁচ অনা কৰি দিব লাগিব সেইটো আৰু ফুলিযোৰ হ হ আৰু আপোনাৰ কি থাকি গ'ল আপোনাৰ হেৰি এই খাৰু খাৰুযোৰ বাৰুৱতি বাৰুৱতিযোৰ অ

সেইটো পাঁচ অনামানত হৈ যাব লাগে বৰ বেছি নাখায় হেৰিয়ত অ হা হা অ অ নাই হলমাৰ্কৰ কাৰণে আপোনালোকে গুৱাহাটী পঠিয়ায়নে নে কি কৰে

অ ইনে গঢ়নি চঢ়নিবোৰ কেনেকৈ লয় ঠিক আছে হ'ব বাৰু হ'ব মই কাইলৈ যাম বাৰু অ অ অ অ